হয় মই পচন সাৰ ব্যৱহাৰ কৰোঁ

গছ পচন সাৰে

এক কথা মানে কি আমি মইতো নিজৰ ঘৰৰ কাৰণে আমি ধৰক কেতিয়াবা বিন্চ কেতিয়াবা মটৰ কেতিয়াবা দুটামান তিতাকেৰেলা তিঁয়হ এনেকৈ সৰুকৈ মাত্ৰ এটা দুটা পৰিয়ালে খাব পৰাকৈ অকণমান সৰুসুৰাকৈ খেতি কৰোঁ কিন্তু তাত মানে ধৰক যদি এতিয়া বাহিৰৰ পৰা কিবা যদি আমি সাৰ আনি কিনে দিওঁ মানে বা বেছি ইউৰিয়া বা এই টাইপৰ কিবা বস্তু যদি দিওঁ

মানে চব্জিটো আমাৰ মানে খালে মানে গেছ ফৰ্ম হয় আৰু বিশেষকৈ মোৰ আৰু মোৰ ঘৰৰ পৰিয়ালৰ গেছ ফৰ্ম হয় কেতিয়াবা বুকুখন পোৰে বিশেষকে বন্ধাকবি ফুলকবি আৰু মূলা এইধৰণৰ বস্তুকিটা খালে যথেষ্ট মানে অসুবিধা হয় শৰীৰটোত কিন্তু বাহিৰৰ পৰা কিন্তু খাবলেও মন যায় খাবলে মন যোৱাটোত নিজৰ যদি পচন সাৰখিনি ব্যৱহাৰ কৰোঁ তেতিয়া মানে তাত মানে একো প্ৰব্লেম নহয় সেই পচন সাৰে একো এটা প্ৰব্লেম নকৰে

থৈ পেলাই আকৌ পচন সাৰ বনালে মানে মানে একো এটা প্ৰব্লেম নকৰে আৰু সেই বস্তুখিনি পেলনিও নাযায়

আৰু সেইটো কাৰণে মানে ঘৰৰ মানুহখিনিয়েও দেখি ভাল পায় দেখিবলও ভাল লাগে আৰু দিও ভাল লাগে